হেল্ল' এই মই দিৱস গগৈয়ে কৈছোঁ মই ডিব্ৰুজানৰ পৰা কৈছোঁ পাই এই মই মানুহ এজনৰ বিষয়ে জানিব বিচাৰিছোঁ এই যাদৱ পায়েং বোলাজন কোন বাৰু এনে পায়েং পায়েং কৈ থাকে কি মানুহ তাকো কোন বাৰু তেওঁ এই এই আমাৰ এইফালে কাৰেণ্টত দি আৰু টি ভি বাতৰি এইবোৰ চোৱাই নহয় হয় নেকি অঁ সেই মাজে মাজে শুনি পাওঁ

অঁ অঁ

অঁ

অঁ অঁ অঁ

অঁ চাব লাগিব তেতিয়াহ'লে দেই তেওঁৰ বিষয়ে ক'ৰবাত অঁ ঠিক আছে বাৰু অঁ অঁ অঁ অঁ হ'ব বাৰু